হেল্ল' হেল্ল' অঁ কেব ড্ৰাইভাৰ ৰমেন বৰুৱা হয়নে অঁ এই মানে মোৰ ভাড়া এটা আছিল এই কাইলৈ আমি মানে পৰিয়ালবৰ্গৰ সৈতে কাজিৰঙা যাম বুলি ভাবিছিলোঁ ভাবিলোঁ আপোনাৰ গাড়ীখনকে বন্দৱস্ত কৰোঁ অঁ পৰিয়ালটো মানে চাৰিজনীয়া অঁ হয় হয় পাৰিব অঁ কাইলৈ তেতিয়াহ'লে আমি ৰাতিপুৱা আঠ বজাত ৰেডি হৈ থাকিম অঁ অঁ অঁ আমি কাজিৰঙা যাম অঁ অঁ মোৰ মোৰ ঘৰ হৈছে এই ৰৰয়া চৰাইবাহীত অঁ অঁ অঁ মই হোৱাটছএপতে মোৰ লোকেশচনটো পঠাই দিম অঁ ঠিক আছে ঠিক আছে অঁ অঁ তেতিয়াহ'লে আপুনি কাইলৈ ৰাতিপুৱা আঠ বজাত আহিব অঁ অঁ অঁ অঁ ঠিক আছে এতিয়া তেন্তে ৰাখিছোঁ